সংস্কৃতি সংস্কৃতিৰ বিষয়ে ক'লে আমাৰ সংস্কৃতি দি ভৰ্তি তাৰমানে কাপোৰ চাপোৰ আমাৰ এই অঞ্চলত কাপোৰ বুৱে আমাক আগতে আমাৰ মাহুন বৈছিলে এই মাটিৰ শাল বুলি কয় হাতশাল এই বাঁহৰ খুঁটাইদি পুতি সেনেকৈ কাপোৰ বৈছিল এলা গামোচা বুৱে চাদৰ মেখেলা মেখেলা চাদৰ বুৱে আমাৰতো অসম অসমীয়া মানুহৰতো সাজে সেইটো মেখেলা চাদৰ আৰু আমি এনেকৈ হাতেদি এনেকৈ ফুল তুলিছিলোঁ ফুল তুলি সেনেকৈ ধুনীয়া কাপোৰ আমি বৈছিলোঁ আজিও আজি আজিকালি অৱশ্যে এই হাতশালটো নাই এই তাঁতশাল হৈছে বৰ্তমান তাঁতশালত এই এই পাট মুগাৰ কাপোৰো বোৱা হয় আৰু ঘৰুৱা এই যোৰাবিলাক এনেকৈ আমি বওঁ ধুনীয়া ধুনীয়াকৈ ফুল হাতেৰে তোলোঁ আৰু আজিকালি মেচিনৰ ব্যৱস্থা আছে নহয় মেচিনেদিও সেনেকৈ তোলোঁ

কাতি বিহু এই বিহুততো আমাৰ তাৰমানে গামচাৰ লা প্ৰয়োজনে আৰ গামচা নেদলি আৰু আমাৰ আমাৰ আমাৰ অসমীয়া মানহৰ এটা সন্মান হ'ল গামচা গামচা নেদাকে কোনো কাজ কৰ্ম নহয় আৰু কোনো এটা ফাংচন হ'বা লাগলিও মানুহক সন্মান কৰবা কাৰণে গাছ গামচাৰে প্ৰয়োজন গামচাই দিয়ে তাৰমানে মানুহক আদৰণি জানায় আ আৰু বৰপেইটা বুলি ক'লিতো সোণা গহনাৰ ক্ষেত্ৰততো বিখ্যাত বৰপেইটাতো সোণাতেই সোণাৰ কাৰণে সেই চব সোণাৰেই বস্তু পিন্ধে তাৰমানে আৰু বৰপেটাত কেঁচা সোণ আছে বোলে আমাৰ এই লিখিতত কেঁচা সোণ বুলি কয় সেই কেঁচা সোণৰ বস্তু ঢোল মাদলি গ গ সেই ঢোল মাদলি আৰু এই কি বোলে থেকেৰা থেকেৰা সোণ জ এই জুমকা আৰু নেকলেচ আৰু গলপতা এইবিলাক সোণ এই কেঁচা সোণ দি বনায় কেঁচা সোণৰ এইবিলাকতো প্ৰচলন বেলেগ আৰু ইমান ধুনীয়া লাগে এইবিলাক পিন্ধিলে ইমান ধুনীয়া দেখি মুগাৰ সাজ পাট মুগাৰ সাজৰ লগত তাৰমানে আমাৰ বিহুৱা নাচনীৰতো সেইবিলাক ব্যৱহাৰ নকৰিলে নহ'বই গামখাৰু আছে গামখাৰু বিখ্যাত গামখাৰু হ'ল এটা বহল চাইজৰ খাৰু সেইটো খাৰু মানে বেংগলছ সেই খা সেই সেই খাৰ খাৰুটো তাৰমানে আমাৰ বিহু সংস্কৃতিত সেইটো ব্যৱহাৰ কৰা হয় আমাৰ তাৰমানে সংস্কৃতিৰ অভাৱ নাই আমাৰ আমাৰ অসমীয়া মানুহৰ সংস্কৃতি বুলি ক'লে বাঁহীৰ বাঁহী যিটো বেম্ব'ই দি বনায় সেই বাঁহীৰ বাঁহী আছে তাৰপাছত অঁ এই সুতুলি আছে সুতুলি আছে সুতুলি মাটি দি বনায় আৰু সেই আছে গগনা গগনা এইবিলাক গগনা বাঁহৰে বনায় এইবিলাক বহুত সা সা সঁজুলি আমাৰ আমাৰ অসমততো আমাৰ এই ক্ষেত্ৰত চাৰিওফালৰ পৰা আগৰণুৱা আৰু গ্ৰীণিজ বুকতো এই বিহুৰ আমাৰ প্ৰ'গ্ৰেম কৰিছিলতো এই বিষয়ে আৰু পাট মুগাৰ কাপোৰৰ কাৰণে বিখ্যাত আৰু আমাৰ এই সৰ্থেবাৰী অঞ্চল কাঁহ পিতলৰ কাৰণে বিখ্যাত মানুহে এই এই বহুত মানুহ এই কাঁহ পিতল বনাই মানে এংগেজ হৈ আছে বৰ্তমানলৈকে এই কাঁহ পিতলৰ বাচন বৰ্তন বনায় এই কাঁহী বনায় এই কাঁহৰে জাপি বনায় লোটা লোটা বনায় বাটি বানোই সেই বান বাটি বনায় ধুনীয়া আৰু মানুহৰ মূৰ্তিবিলাকো আজিকালি ত' সেই মহাত্মা গান্ধীৰ স্বনামধন্য আমাৰ মহাত্মা গান্ধীৰ ফটো আমি দেখিছো এই আমাৰ বানা এইটো এতিয়া ৰাম মন্দিৰটো ৰাম মন্দিৰটোও ত' এই কাঁহৰ বাচনেদি কাঁহৰ এই সঁজুলি দি বনাইছে যি ধুনীয়া লাগে তাৰমানে ইমান ধুনীয়া একজেক্ট একদম মূৰ্তি একদম একজেক্ট বনাইছে বঢ়িয়া লাগে এইক্ষেত্ৰত তাৰমানে বহুত আগৰণুৱা মানুহৰ মূৰ্তি বনাব পাৰি কাঁহৰ বাচনেদি আৰু ইমান শিল্পীৰ ইমান শিল্পী তাৰমানে আগৰণুৱা আৰু ইমান শিল্পীৰ তাৰমানে কামৰ প্ৰতি নিপুণতা যি ধুনীয়া তাৰমানে চ' এই বনাইছে মানিব লগা মা বিচনা পৰ্যন্তত কাঁহৰ বাচন দি কাঁহৰ কাঁহৰ বা বিচনা বনাইছে ত' কাঁহৰ কাঁহৰ বিচনা আছে এই সৰ্থেবাৰী সভা হয় সভাত সেইবিলাক ওইলোই তাৰমানে বেচাৰ কাৰণে চব কাঁহৰ বাটি কা কলহ এই কি বুলি কয় এই চইৰা চইৰাও ডাবৰ বুলি কয় সেইবিলাক বনায় সেইবিলাক বনায় চব চব সঁজুলিয়ে তাৰমানে কাঁহৰে বনাব পাৰি কাঁহৰ গিলাচ কাঁহৰ কাপ কাঁহৰ সেই পিতক পিতলৰ এই পিতলৰ সেই টৌ বুলি কয় পিতলৰ টৌ এইবিলাক ধুনীয়া ধুনীয়া বাচন দেখিলে একদম পূৰা একদম সোণৰ নিচিনা জিলিকি থাকে আমাৰ অসম সোণৰ অসম আমাৰ অসম সোণৰ অসম আৰু আমাৰ সদায় এই সেই সোণৰ অসম সদায় সোণৰেই হৈ থাকিব যাউতিযুগীয়া হৈ থাকিব এই বস্তু চিৰদিন সংৰক্ষণ কৰিব লাগে চৰকাৰৰ পৰা সংৰক্ষণ আৰু আমাৰো দায়িত্ব আছে এইবিলাক কৰি তাৰমানে এইক্ষেত্ৰত তাৰমানে আমি যদি আগবাঢ়িব পাৰোঁ এই গ'তে ডাঙৰ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী ডাঙৰ ডাঙৰ কোম্পানী হ'ব পাৰে যদি চৰকাৰৰ পৰাই হেল্প হওক আৰু আৰু আমাৰ অঞ্চলত তাৰমানে আৰ্থিক সাহায্যৰ বহুত প্ৰয়োজন কাৰণ মানুহবিলাক দুখীয়া এইবিলাক কাম খাটি কামবিলাক কৰিয়েই এনেকৈ মানুহবিলাকে চলি আছে নিজৰ পেট পেট পোহপাল দি আছে কিন্তু যদি চৰকাৰৰ পৰাই হওক বা সিহৰ পৰাই হওক কোনোবাই যদি হেল্প কৰে নিশ্চয় একোটা কোম্পানীক ল'গি পৰ পৰি পৰিণত হ'ব যদি এই ক্ষেত্ৰত ক'ৰবাত হেল্প পায় এইবিলাক বস্তু তে এই ক্ষেত্ৰত তাৰমানে এই বাচন বৰ্তনে হওক সেই কাপোৰৰে হওক এইবিলাকতো যদি আগ আগ আগবাঢ়ে যদি আমাক নেনে তেনেহ'লি আমাৰ এইবিলাক সদায় একদিন বিলুপ্ত হৈ যাব সেইকাৰণে অঁ আমি এইবিলাকৰ ষ্টেপ ল'ব লাগিব কিন্তু মানুহে আজি কৰি আছে আজি নতুন চামৰ এইখিনি শিক্ষা দিয়াৰ কাৰণে যদি সুবিধাটো লয় আৰু সুবিধা দিয়ে নিশ্চয় এইফালে আগবাঢ়ি যাব কিন্তু এইখেন কৰণীয় কাম আমাৰো আছে কিছুমান বস্তু আজিকালি সু নোহোৱাই হ'ব ধৰিছে কাৰণ মানুহৰ অঁ মানুহ যদিও কৰিব খোজে কৰিলে যদি এখন যদি সমাজ নাপায় এখন যদি এটা বেপাৰৰ বিজনেছৰ সুবিধা নাপায় এইবিলাক বস্তু বেচাৰো সেই হৈছে সেইকাৰণে যদি আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি এইবিলাক যাব লাগে যাব লাগিলে তাৰ কাৰণে নিশ্চয় হেল্প কৰিব লাগিব এইখিনিয়ে আৰু